বহুতৰ পৰিয়ালটো খেতিৰ লগত জড়িত হ'লেও তেওঁলোকৰ সন্তান সমূহ খেতিৰ লগত নিয়োজিত হ'বলৈ নিবিচাৰে কিয়নো তেওঁলোকে ভাবে যে তেওঁলোকে যদি খেতিৰ জৰিয়তে আগবাঢ়ি যায় তেওঁলোকৰ ভৱিষ্যৎতটো হয়তো নিশ্চয়তা নাথাকিব পাৰে বা তেওঁলোকে সুস্থিৰ ৰূপে জীৱনটো এটা স্থায়ী ৰূপ দিব নোৱাৰিবও পাৰে সফল হিচাপে বা এজন সফল মানুহ হিচাপে তেওঁলোক পৰিগণিত হ'ব নহ'বও পাৰে সেইকাৰণে তেওঁলোকে ভাবে যে খেতিৰ লগত তেওঁলোক নিয়োজিত নহয় কিয়নো কিন্তু এনে হোৱাটো উচিত নহয় আৰু তেওঁলোকে হয়তো ভাবে যে সৰুৰ পৰা তেওঁলোকে দেখি আহে যে খেতিৰ লগত যথেষ্ট কষ্টকৰ কাম আছে খেতিপথাৰত ৰ'দত যাব লাগিব বৰষুণত তিতিব লাগিব ঠিক তেনেধৰণৰ কিছুমান কষ্টকৰ কাম তেওঁলোকে সৰুৰ পৰা দেখি আহে আৰু এনে কিছুমান সন্তান আছে যিসকলে সেইসমূহ দেখি থাকিও বা সৰুৰ পৰা যদিও দেখি আহিছে তেওঁলোকে পথাৰলৈ নাযায় বা খেতি বাতিত ইমান মন নিদিয়ে ঠিক তেনেধৰণৰ সন্তানসমূহেই খেতিপথাৰৰ লগত নিয়োজিত নোহোৱাকৈ থাকিব বিচাৰে আৰু ইয়াৰ বিষয়ে মই ভাবোঁ যে এনেধৰণৰ হোৱাটো উচিত নহয় কিয়নো তেওঁলোকে সৰুৰে পৰা দেখিয়ে আহে যে তেওঁলোকৰ ঘৰখন কৃষিৰ লগত জড়িত আৰু কৃষিৰ লগত তেওঁলোকে জড়িত থাকিলেও অন্য কাম যে কৰিব নোৱাৰিব তাৰ কোনো মানে নাই কিয়নো মই নিজেও এজন অন্য কাম কৰি থকা মানুহ অন্য জব কৰি থকা অন্য চাকৰি কৰি থকা মানুহ তথাপিও মই কৃষিৰ লগত জড়িত হৈ আছোঁ আৰু যথেষ্ট আৰ্থিকভাৱে সবলো হৈ আছোঁ কিয়নো কৃষি অকল যে নিজে খাবলৈ কৰে তেনেকুৱা নহয় ব্যৱসায়িক ক্ষেত্ৰতো কৃষিৰ জড়িয়তে যথেষ্ট উৎপাদন লাভ কৰিব পাৰে আৰু আৰ্থিকভাৱে সবল হ'ব পাৰে সেয়েহে কৃষিৰ প্ৰয়োজনীয়তা মানুহৰ জীৱনত যথেষ্ট আছে আৰু কৃষিৰ জৰিয়তে মানুহে ব্যৱসায়িক ক্ষেত্ৰটো সফল হ'ব পাৰে আৰু কৃষিৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি এই কাৰণেই আছে কিয়নো যদি কৃষি মানুহে নকৰেই তেতিয়া মানুহে শস্য উৎপাদন হ'ব ক'ৰ পৰা আৰু মানুহে খাদ্য খাব ক'ৰ পৰা সেয়েহে এই মই ভাবোঁ যে মানুহৰ জীৱনত যথেষ্ট কৃষিৰ প্ৰয়োজনীয়তা আছে আৰু মানুহে কৃষি কৰিব লাগে